ব্যৱসায় কৰাৰ আগতে মই চাকৰিৰ কথা ভাবিছিলোঁ ঢকুৱাত গৈ আমি এপ্লিকেশ্যন দিছিলোঁ বহুত মানুহ হোৱাৰ কাৰণে আমাৰ আমি চাকৰি নাপালোঁ এতিয়া ব্যৱসায় কৰোঁ নিজে কাপোৰ বৈ বিক্ৰী কৰোঁ হাঁহ কুকুৰা পুহোঁ হাঁহ কুকুৰা পুহি আমি বিক্ৰী কৰোঁ তাৰপিছত খেতি কৰোঁ খেতি কৰি ধান ধান হিচাপেও বিক্ৰী কৰোঁ চাউল হিচাপেও বিক্ৰী কৰোঁ এতিয়া মুঠতে আমি ব্যৱসায়ৰ লগতে জড়িত হৈ আছোঁ বিশেষকৈ কাপোৰ কাপোৰৰ লগত বেছি লাগোঁ আমি কাপোৰ বিক্ৰী কৰোঁ চাদৰ মেখেলা গামোচা ৰিহা কেছবচা যোৰা টচৰ যোৰা এনেদৰে আমি বিক্ৰী কৰোঁ